ঈশ্বৰ অবিহনে জগতত একোৱে নাই গতিকে ঈশ্বৰক বিশ্বাস নকৰি নোৱাৰি ঈশ্বৰেই কৰ্তা ধৰ্তা বিধাতা গতিকেলৈ ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাস থকাটো নিতান্তই প্ৰয়োজন আৰু ঈশ্বৰৰ সহায়ত আমি সাধাৰণতে ঘূৰি ফুৰো এই জগতত আৰু যিকোনো মুহূৰ্তত কোনো জেগালৈ আমি যদি যাত্ৰা কৰিবলগা হয় তেতিয়াও আমি সেই ঈশ্বৰৰ নাম লৈয়ে ঘৰৰ পৰা আমি যাত্রা আৰম্ভ কৰোঁ কাৰণ ঈশ্বৰ সহায় থাকিলেহে সকলো বিপদ আপদৰ পৰা আমি ৰক্ষা পৰিম আৰু এনেধৰণৰ উদাহৰণ দিবলৈ হ'লে মই যিকোনো মুহূৰ্তত মোৰ এটাই কথা মনত থাকে যে মই যেতিয়া কৰ্মৰ ক্ষেত্ৰত তিনিচুকীয়াৰ পৰা অহা যোৱা কৰি আছিলোঁ ৰাতিও হয় কেতিয়াবা ৰাতি আহিলেও মই মোৰ লোৱাৰ গে'টৰ সন্মুখত এই পিপল গছ আছে তাত ডাঙৰীয়াৰ বাবা স্থান বুলি গণ্য কৰা হয় দুৰ্গা পূজাও হয় তাত গতিকে আমি তাতেই এটা ওলগ লৈ ডাঙৰীয়াৰ পৰা প্ৰণাম কৰি যাত্ৰা আৰম্ভ কৰোঁ আৰু ঘূৰি অহা সময়তো তেখেতকে প্ৰণাম কৰি আমি সোমাই যাওঁ গতিকেলৈ আজিলৈকে কোনো ধৰণৰ বিপদ আপদৰ সন্মুখীন হোৱা নাই আৰু সেইখিনিৰ পৰা আমি সাধাৰণতে হাত সাৰি আছোঁ বুলি ক'ব পাৰি আৰু সেয়েহে মই ঈশ্বৰৰ প্ৰতি মোৰ বিশ্বাস আছে আৰু মই ঈশ্বৰক বিশ্বাস কৰোঁ